এগৰাকী শিক্ষক হিচাপে কলম মোৰ অতি প্ৰয়োজনীয় কিন্তু মই আজি ওচৰৰ তিনিআলি দোকানখৰ পৰা এটা কলম কিনি আনিছিলোঁ কিন্তু কলমটো লিখি চাই দেখিলোঁ যে কলমটো এবাৰ ধৰে আন এবাৰ নধৰে এনেদৰেতো হ'লে আমাৰ যথেষ্ট অসুবিধা সন্মুখিত হ'ব লাগে এজন শিক্ষক হিচাপে মোৰ যথেষ্ট লিখিবলগীয়া কাম থাকে কিন্তু এই কলমটোৱে যথেষ্ঠ মোক অসুবিধাৰ সন্মুখিত কৰিছে মই যদি কলমটোৰ বিষয়ে ক'ব বিচাৰোঁ যদি অন্য কোনোবা গ্ৰাহকক গ্ৰাহকে যদি এই কলমটো ল'ব বিচাৰে এই কলমটো একেবাৰে নল'ব ই যথেষ্ট আপোনালোকক অসুবিধাৰ সন্মুখীন কৰিব পাৰে এজন যদি পৰীক্ষাৰ্থীয়ে এই কলমটো লৈ পৰীক্ষা দিবলৈ যায় তেনেহ'লে তেওঁ পৰীক্ষাত সম্পূৰ্ণকৈ কুৱেশ্যন পেপাৰখন লিখিব নোৱাৰিব তেওঁ আধাতেই ৰখি যাব কাৰণ কলমটোৱে নধৰা হৈ পৰে গতিকে এই কলমৰ কোম্পানীটো একেবাৰে বেয়া আৰু ইয়াৰ যিটো আপোনাৰ লি লিখনশৈলী অতি নিম্ন পৰ্য্য়ায়ৰ